হেল্ল' নমস্কাৰ নমস্কাৰ হয় মই ধেমাজি পি জি টি কলেজৰপৰা কৈছিলোঁ হয় আপুনি শ্ৰাৱন কুমাৰ হয়নে নাই বাৰু হয় মানে সেই আমাৰ ইষ্টাফ এজনে ক'লে আপোনাৰ কথা আমাৰ মানে স্কুলৰ আমাৰ কলেজত মানে মানে পি জি টি কলেজ বি এডৰ আপুনি চিনি পাইছে চাগৈ হয় হয় হয় অঁ হয় হয় এই আমাৰ মানে এই কলেজত এই ফেনখন বেয়া হৈ আছে মানে বহু দিন হ'ল ফেনখন অফ হৈ হৈ যায় আৰু বৰ্ডখনত মানে চৰ্ট চাৰ্কিটো হৈ আছে মানে আপুনি যদি এপাক আহি চাই দিলেহি হেতেনে ভাল হ'ল হেতেনে তেতিয়া অঁ লাইটটো ঠিকে আছে বাৰু কিন্তু চৰ্ট চাৰ্কিট হৈ আছে বৰ্ডখন মানে আমি সেইকাৰণে চুবও পৰা নাই এতিয়া বহুত প্ৰব্লেম হৈছে ইমান গৰম তাতে হয় আপুনি লকেশ্যনটো আপুনি জানেই নহয় লকেশ্যনটো ন অঁ হয় হয় হয়

অঁ অঁ নিশ্চয় নিশ্চয় পাৰিম পাৰিম হয় হয় ঠিক আছে

হয় হয় অঁ তাকেই ভয় লাগিছে মানে ইষ্টুডেণ্টখিনিও ভয় কৰিছে চাবলৈ

হয় হয় ঠিক আছে বাৰু অঁ হয় হয় কৈ দিব ঠিক আছে ঠিক আছে প্ৰাইচটো কিমান ল'ব জানো আপুনি হয় নেকি অঁ অঁ হয় হয় ঠিক আছে বাৰু হয় হয় আৰু কিবা বস্তু আনি থ'বলৈ ক'লে কি কি ক'লে ৱাৰ ক'লে আৰু কি ক'লে হয় হয় হয় হয় হয় আৰু বৰ্ডখনো আনিব লাগিব নেকি চাগৈ বৰ্ডখন মানে অলপ কিবা প্ৰব্লেম দিছে হয় ছুইচ আনিব লাগিব ন হয় হয় অঁ ঠিক আছে মানে আপুনি বস্তুকেইটা লৈ আহিব আপোনাক পইচাটো ইয়াতে পে'মেণ্ট কৰি দিয়া হ'ব কলেজৰ ফালৰপৰা হয় হয় হয় অঁ তাকে মানে বহুত ভয় লাগি গ'ল ইষ্টুডেণ্টখিনিও চাব পৰা নাই ফেন লগাব পৰা নাই গৰমো বেছি হৈছে তাতে অঁ ঠিক আছে ঠিক আছে অঁ অঁ আপুনি যিমান পাৰে অলপ সোনকালে আহিব মানে গৰমটো বেছি আছে যে ইষ্টুডেণ্টক ক্লাছ কৰিবলৈ বহুত প্ৰব্লেম হৈছে মানে হয় হয় দিয়ক ঠিক আছে বাৰু অঁ অঁ অঁ